অঁ মই শিৱসাগৰলৈ যাম বুলি ভাবিছিলোঁ শিৱসাগৰত আপোনাৰ কি কি আছে সুবিধা চাবলগীয়া

অঁ হয়

অঁ অঁ

অঁ মই কালি অঁ শিৱসাগৰ লগত লগত আমাৰ ল'ৰা দুটা আছে বোৱাৰী আছে মা লৈ যাম প্ৰথমতে কাৰেংঘৰ চাম তলাতল ঘৰ জেৰেঙা পথাৰ শিৱ মন্দিৰ বিষ্ণু মন্দিৰ ফোন কৰিম অঁ নিৰামিষ খাবলে যাম অঁ অঁ অঁ